অঁ শুনিছ অঁ এই এ টি এম ফিল্ডত এই ইভিণিং ৱাক কৰিবলৈ কেইটা বজাত আহিবি তাকে অঁ নহয় বেলেগ লগৰবোৰ সব আহি আছে মানে সেইকাৰণে তাৰ কাৰণে বোলো তোকো বোলো খবৰটো দি দিওঁ কেতিয়া আহ অঁ বাকী মোৰ লগৰবোৰ সব গৈ আছে মই যাম যাম বুলি কৈ এইকেইদিন যাবও পৰা নাই তাকেই ঐ মোক লগৰ লগৰ লগৰো চাৰি পাঁচটামান আহিয়ে আছে লগৰ প্ৰায় মোৰ সিহঁতে বহুত দিনৰ পৰা লগ ধৰিয়ে আছে আহ আহ কৈ আছে আহিবলৈহে সময়ে পোৱা নাই তাকে আজি পাঁচটামান বজাত বাকী দৌৰ চৌৰ অঁ চাৰিটামান বজাত ওলাবলৈ লাগে অকল দৌৰে কৰিবিনে বেলেগ কিবা কৰি

মই বাৰু প্ৰেক্টিছ কৰা বস্তুখিনি লৈ যাম যি যি লাগে কৰিব লাগিব অলপ বাকী তোৰ লগৰ ফোন কৰি চাৰি যদি আহে কোনোবা একেলগে ভালো হ'ব

সুধিবি কোন কোন আহে

নাই গোটেইকেইটা একেলগে হ'লে ভাল সৰহকৈ হ'লে কাম বনখিনি কৰি ভাল লাগে প্ৰেক্টিছ কৰি ভাল লাগে ইভিণিঙত মোৰ লগৰ ল'ৰা কিছুমান মৰ্ণনিং আহে কিন্তু মৰ্ণনিঙতকৈ ইভিনিঙত বেছি ভাল হয় ফ্ৰী হয় বুলি কৈছে সেইকাৰণে আবেলিয়ে ভাল অলপ সব ফ্ৰীও হৈ যায় পানী চানী সব লৈ আহিবি আৰু হা গোটেইকেইটাই নানিবও পাৰে নহয়

বেট চেট বল বেটো লৈ আহিবি অকল ৰানিঙেতো নহয় অলপ বেলেগ খেল খেলো অলপ খেলিম সময় হ'লে

পানী চানী অলপ লৈ আহিবি পানীটো খাব লাগিব তাত নহ'লে সবেইটো ক'ত পানী বটল চবে কিছুমান কামৰ পৰাই গুচি যাবতো লগা লগ তাত ৰুম নাযায়গৈ ডাইৰেক্ট ফিল্ডতে গুচি যাম বুলি কৈছে ইভিণিঙত

বস্তুবোৰতো লগৰ কোনোবা কেইটামানক ফোন কৰ যদি কিবা কিবি সঁজুলি আছে

এই মৰ্ণিঙত আহে কিছুমান মৰ্ণিঙত েইইভিনিঙত আহিব বৰ মন নকৰে

অঁ সেইটো কাৰণে প্ৰায় ইভিণিঙতে হ'ব মইও মৰ্ণিং বহুত কেইদিন গলোঁ বহুত কেইদিন গৈ আৰু এই ইণ্টাৰভিউ ওচৰ চাপিছে যে সেইকাৰণে ৰাণিং চানিঙটো অলপ প্ৰেক্টিছটো কৰি আৰু যিমানখিনি পাৰো অঁ সেইটো কাৰণে ইভিনিং এনেই অলপ প্ৰেক্টিছ কৰিম কিন্তু মৰ্ণিংটোৱে প্ৰায় যোৱা হয় যে লগৰখিনিৰ লগত সেইটো কাৰণে আৰু ইণ্টাৰভিউ পালেহিয়ে নহয় এইকেইদিনতে প্ৰেক্টিচ কৰিলে কৰা আৰু সেইকাৰণে অঁ ক'ব নোৱাৰ নহয় তাত তই মৰ্ণিঙে পাবি বা ইভিণিং পাবি তাত কোনো ক'ব নোৱাৰে সেইকাৰণে ইভিণিং প্ৰক্টিচটো কৰোৱাটো নিজৰ কাৰণে ভাল আৰু ফিল্ডখনত ইভিণিং প্ৰেক্টচটোৰ কাৰণ বহুত ইভিণিঙত আৰু ইভিণিঙত ফিল্ডখনত প্ৰেক্টিছ কৰিবলৈ ভাল মানে মানুহো কমি থাকে মৰ্ণিঙত মানুহখিনি বহুত বেছি হয়

তাকে কি হয় আৰু এই বতৰটো পৰা হৈছে অ' বতৰটো ইমান ভাল নহয় যে ইভিণিংটো ধেৰ পৰিয়াল আৰু অফিছ ডিউটি থাকে যে সবেই ডিউটি চিউটি কৰি আছে যে ইভিণিঙত কেতিয়াবা ডিউটি পাঁচটা ছটালৈকে ডিউটিতে লাগি থাকে ইভিণিঙত গৈ তাত যাবলৈও সময় নহয় আৰু

আৰু এ টি এম ফিল্ডত ভাল ইভিণিং কৰিবলৈ বাকী বেলেগ ফিল্ডখনত ইমান ভাল নালাগে আৰু ফিল্ডখন ডাঙৰ যে অলপ তাৰ কাৰণে ভাল হয় অলপ

মোৰ এটা বাৰু আহিব এটা মোৰ ৰুমত কাষতে আছে সি লগতে মোৰ লগতে মই তাক লগত লৈ যামগৈ ফিল্ডলৈ

ক'ত হয় মই কালিয়ে ক'লোঁ আৰু বোলো যদি হয় ফিল্ডত ওলাবি সেইখন ফিল্ডতে তাতে ভাল হ'ব প্ৰেকটিছ ছেকটিছ কৰিবৰ কাৰণে অঁ সিয়ে মানে মৰ্ণিং গৈ থাকে লগৰকেইটাৰ লগত মই বোলো সেইকাৰণে তই মৰ্ণিং যাব নালাগে মোৰ লগতে ওলা ইভিণিং প্ৰেকটিছকে কৰো

মোৰো লগৰকেইটাও এই ইণ্টাৰভিউ চিণ্টাৰভিউ নাইকীয়া হ'ল কাৰণে সিহঁতে ফিল্ডত নোযোৱা হৈ থাকিলে যোন তোন গৈ আছে প্ৰক্টিছো নাই কৰা তাৰপৰা বোলো বৈ যাৱ যদি বৈ কৈছো তাক কি কয় খোৱাবস্তু কিবা নিব লাগিবনি ফিল্ডততো কিবা এটা খাব লাগিব প্ৰেক্টিচ ছেকটিছ কৰি কিবা কিবি পানীটো বাৰু তই লৈ ল'বি মই খোৱাবস্তু কিবা কিবি লৈ যাম প্ৰেক্টিছ কৰি তাতে কিবা কিবি খাব দেৰি হ'ব কাৰণ চাৰিটা বজাত যদি তই পাৱগৈ তই তাত যদি গোটেইকেইটা তই অকণমান ৰানিং কৰি তই ক্ৰিকেটো খেলিব লাগিব ফুটবলটো বাৰু লগৰ এটাই লৈ যাম বুলি কৈছে খেলি মেলি হোৱালৈ তোৰ ছটামান বাজিবগৈ ছটামান বজালৈ ভোকো লাগিব নহ্

অঁ ফিল্ডৰ সেই জাম্প প্ৰটেকটো অলপ বেয়া হৈ আছে সেইটো ভালকৈ বনাব লাগিব জাম্প প্ৰটেকটোত মানে সেই ল'ৰাবোৰ দৌৰি দৌৰি গোটেই একদম টান কৰি দিলে সেইটো খান্দিবও লাগিব কোৰ চোৰ কিবা এখন লৈ যাব লাগিব নোৱাৰিম মানে ওচৰৰ সেইডোখৰ মানুহৰ ঘৰ ফিল্ডৰ ওচৰত বাৰু এ টি এম ফিল্ডৰ ওচৰত তেনেকুৱা মানুহ তই পাবি জানো ক'ত আৰু ভাড়াত ৰুমত থকা ল'ৰাবোৰহে পাবি তই ফিল্ডত আৰু প্ৰেক্টিছ কৰিবলৈ আহিলেনো কোনে কোৰ লৈ আহিব

অঁ স্পৰ্ট অফিচত পালে পাব পাৰিব মানে ফিল্ডখন বাকী সব ৰানিং চানিং কৰা কাৰণে এ টি এম ফিল্ডখন ঠিকেইে আছে কিন্তু প্ৰব্লেম হ'ব জাম্পৰ কাৰণে পূৰা টান হৈ আছে এৰিয়াটো অকণমান ভাল আৰু এতিয়া যদি ফিল্ডখনত কিবা এটা কৰি লৈ পিনি ভৰিটো বেয়া হৈ ল'লে পাছত প্ৰব্লেম হ'ব নহয় এইদিনতে কিবা এটা কৰি ল'ব লাগিব ফিল্ডখন

সেইটো কাৰণে বাকী মই বাৰু ডিউটি চাৰে তিনিটামান বজাত ছুটী হৈ যাব চাৰিটামান বজাত ফিল্ডত চাৰিটালৈ দছ পোন্ধৰ মিনিট থাকোঁতে ফিল্ডত পাই যামগৈ

ক'লে যাব বাৰু সিহঁতে নাই সিহঁতে মৰ্ণিং গৈছে যোৱাকেইটা ল'ৰা মানে পাছবেলা যাবলৈ অলপ প্ৰব্লেম হয় সিহঁতৰ কেইদিনমান গ'লে এডজাষ্ট হৈ যাব আৰু ফিল্ডখনত মানে সিহঁতে মৰ্নিঙত গৈ গৈ প্ৰেক্টিছ কৰি কৰি পাছবেলা যাবলৈ মন নকৰা হ'ল আকৌ সিহঁতে কেইদিনমান গ'লে সিহঁতে যাব

বাকী লগৰ কোনকেইজন ফোন চোন কৰ কি কয় মৰ্ণিঙো যাম কি কিন্তু ইভিণিঙটো অঁ ইভিণিঙটো বেছি

অঁ বাকী জাম্পৰ টেক চেকটো লৈ ল'বি বস্তুখিনি টে সেইকেইটা ল'লে অঁ ৰছী হেৰিটো লৈ ল'লে ভাল হ'ব জুখিবৰ কাৰণে তাকে কি হয় আৰু তই লগৰকেইটাক ফোন কৰ কি কৰিব লয় কি কৰিব লাগিব